মোৰ পুথিভঁৰাল বুলিবলৈ মানে ঘৰত মোৰ তেনেকৈ পুথিভঁৰাল নাই নাই কিন্তু মই কলেজত মানে যিটো আমাৰ পুথিভঁৰাল আছে সেই পুথিভঁৰালটো আমি তাত মানে কিতাপ সংগ্ৰহ কৰি সেই কিতাপসমূহ আমি মানে অধ্যয়ন কৰোঁ যিটো আমাৰ মানে ঘৰত মানে পুথিভঁৰাল যিহেতু নাই সেইটো কাৰণে আমি কলেজত বা স্কুলতহে হওক হওক আমাৰ গাঁৱতো এটা আছে সেই পুথিভঁৰালটোৰ জৰিয়তে আমি সেই কথাখিনি মানে যিটো কিতাপ আমাৰ পুথিভঁৰালৰ অৰ মানে সেই পুথিভঁৰালত গৈ আমি সেই কিতাপ কিতাপৰ সেই মানে যিটো আমাৰ কথা অধ্যয়ন কৰা হয় সেই পুথিভঁৰালৰ পৰা আমি সেই জ্ঞানটো আমি কিতাপৰ যোগেদি আমি তাৰ জৰিয়তে আমি জানিব পাৰোঁ সেই যিটো কথা আমি সেই কথাখিনি আমি যিটো আমি পুথিভঁৰালৰ পৰা পাওঁ সেই কথাখিনি আমি পুথিভঁৰালত পাওঁ যিটো আমাৰ গাঁৱত বা বিভিন্ন ধৰণৰ মানে আমি তাত মানে পুথিভঁৰাল যিটো আমাৰ ঘৰত যিহেতু নাই নাই সেইটো সেইটো মানে যিটো আমাৰ পুথিভঁৰালটো আছে তাত মানে কলেজত বা আমি যিটো টাইম আমাৰ সময় থাকে সেই সময়ত আমি কিতাপ পঢ়িবলৈ যাওঁ পুথিভঁৰালত যিটো পুথিভঁৰালত আমাৰ মানে বহুতো মানে জ্ঞান লাভ জ্ঞান যিটো আহৰণ কৰিবলগীয়া থাকে সেই জ্ঞানটো আমি তাত অনু অনুসৰণ কৰিবলৈ যাওঁ তাৰপিছত মানে তাত আমি বহুতো মানে লগৰবিলাকৰ যোগেদিও আমি তাত পুথিসমূহ তাত অধ্যয়ন কৰিবলৈ যাওঁ পুথিভঁৰালৰ যোগেদি পুথিভঁৰালত আমি বহুতো মানে কাম মানে যিটো আমি কথা নাজানো সেই পুথিভঁৰালৰ জৰিয়তে আমি এই যিটো কিতাপ সংগ্ৰহ কৰিব লগা হয় সেই মানে পুথিভঁৰালটোৰ যোগেদি আমি বহুতো মানে মোৰ ধাৰণা মানে যে সেই মানে পুথিভঁৰালটো মানে আমাৰ বহুতো ধৰণৰ মানে সুবিধা সা সুবিধা হয় আমাৰ পুথিভঁৰাল মানে আমাৰ কিতাপ কিছুমান আমি আমি মানে যিটো আমাৰ আমাৰ যিটো পৰিয়ালৰ মানে যিটো অসুবিধা হয় সেই অসুবিধাটোৰ কাৰণে আমি ইমান কিতাপ মানে ঘৰত পুথিভঁৰাল হিচাপে ৰাখিব পৰা নাছিলোঁ তথাপিও মই মানে যিহেতু স্কুলত হ'লেও মানে আমাৰ গাঁৱৰ যিটো পুথিভঁৰাল আৰু যিটো কলেজতো আছে পুথিভঁৰাল তাৰপৰাই মই সংগ্ৰহ কৰি মানে যিটো আমাৰ কিতাপ থাকে তাত বহুতো কথা যিটো আমি বহুত লেখনিৰ যোগেদি মানে সেই কথাখিনি আমি জানিব পাৰিছোঁ তাত বহুতো ধৰণৰ লেখকে তাত তাৰ যিটো মানে আমাৰ বহুতো ধৰণৰ ভাল ভাল কথা তাত মানে লেখন লিখনি থাকে সেই লেখকসকলে যিটো আমাৰ কাৰণে যিটো কিতাপখনৰ যোগেদি আমাক ভাল কথা লিখি থৈ গৈছে সেই মানে লিখি থোৱা সেই কথাখিনি আমি তাত অধ্যয়ন কৰি আমি বহুতো ধৰণৰ মানে জ্ঞান আহৰণ কৰিছোঁ মানে তাত পুথিভঁৰাল হিচাপে আমি সি মানে তাত বহুতো ধৰণৰ মানে বহুত মানে বহুতো ভাল ধৰণৰ আমি পুথিভঁৰাল কালত মানে কথা বতৰা মানে যিটো আমি বাহিৰৰ পৰা আমি যিটো নাজানো সেই পুথিভঁৰালৰ মানে আমি যিখন আমি কিতাপ তাত পাওঁ মানে সেই কিতাপখন আমি কিনিব নোৱাৰোঁ তাত মানে পুথিভঁৰালত গৈ সংগ্ৰহ কৰিব পাৰোঁ সেইটো কাৰণে আমি আমি তাত মানে পুথিভঁৰালৰ যিটো সংগ্ৰহ আমি কিতাপ সংগ্ৰহ কৰোঁ তাত আমি বহুতো ধৰণৰ কিতাপ মানে জ্ঞান আহৰণ কৰিব পাৰোঁ তাৰ যোগেদি আমি বহুতো কথা আহৰ মানে জ্ঞান আহৰণ কৰিব পাৰোঁ আৰু যিটো পুথিভঁৰাল আমাৰ গাঁৱত বা স্কুলত হ'লেও কলেজত হ'লেও যিটো থাকে সেই পুথিভঁৰালৰ যোগেদি আমি কিতাপসমূহ সংগ্ৰহ কৰি আমি মানে বহুতো ধৰণৰ পঢ়িবলে মানে আমি চেষ্টা কৰোঁ মানে আমি সময় আমি সময় উলিয়াই হ'লেও মানে কিতাপখন আমি পঢ়িবলৈ চেষ্টা কৰোঁ যিটো আমি মানে আমাৰ ঘৰত কিতাপখন যিহেতু আমি ঘৰত নাথাকে সেইটো কাৰণে মানে পুথিভঁৰালতে গৈ যিটো আমাৰ পুথিভঁৰাল আছে তাত গৈ আমি এই বহুতো ধৰণৰ কথা যিটো আমাৰ কিতাপ যিটো পুথিভঁৰালৰ কিতাপ থাকে ন সেই কিতাপখনত মানে লিখনিৰ যোগেদি আমি সেই কথাটো আমি জানিব পাৰোঁ আৰু বহুতো ধৰণৰ আমি লিখনিৰ যোগেদি সেইবিলাক কথা আমি জানিব পাৰোঁ তথাপিও মানে আমি সেই বহুতো ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰোঁ মোৰ কিতাপ পঢ়ি মানে বহুতো ভাল লাগে মানে মোৰ সপোন যে মই সেই লেখকসকলৰ যি মানে কিতাপ মানে তেখেতসকলে লিখি উলিয়াইছে সেই লিখি লিখনিৰ যোগেদি যিটো আমাৰ কথা মানে উলিয়াইছে সেই যিটো কথা মানে যিটো কিতাপৰ যোগেদি আমাৰ জ্ঞান আহৰণ কৰি ওলিয়াইছে সেই জ্ঞান আহৰণ কৰাটো আমি উলিয়াইছোঁ যিটো আমি নজনাতো আমি তাত সেই কথাখিনি আমি পুথিভঁৰালৰ যিটো কিতাপ থাকে তাত আমি সেই কিতাপকেইখনৰ যোগেদি আমি সেই কথাখিনি জানিব পাৰোঁ মানে মোৰ সপোন যে মোৰ মোৰ পুথিভঁৰালৰ যিটো মানে ধাৰণা মানে মই যে মই কিতাপ পঢ়ি ভাল পাওঁ আৰু মই সংগ্ৰহ কৰিব বিচাৰোঁ কিতাপ কিতাপৰ লিখনিৰ যোগেদি